ব্যৱসায়ত মহিলাসকল জড়িত হোৱাৰ বিষয়টোত মই একো বিশেষকৈ মই সুখী মই একমত কিয়নো বৰ্তমান বিশ্বায়নৰ যুগত পুৰুষ মহিলা বুলি পৃথক পৃথক কৰিবলৈ কোনো সময় নাই আৰু বৰ্তমান সময়ত মূল্যবৃদ্ধিৰ দিনত ব্যৱসায় মূল্যবৃদ্ধিৰ দিনত এখন ঘৰত এজন পুৰুষে যদি অকলে কেৱল উপাৰ্জন কৰি যদি গোটেই পৰিয়ালটোক চলাব লগা হয় তেন্তে নিশ্চয় যথেষ্টখিনি অসুবিধা হ'ব তাৰ তাৰ সমান্তৰাল সমান্তৰালভাৱে যদি মহিলাগৰাকীয়ে যদি পুৰুষৰ সমানে সমানে যদি উপাৰ্জন কৰিবলৈ যায় তেনেহ'লে ঘৰখন চলিবলৈ বা ঘৰৰ পৰিয়াল আদি ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত বা অন্যান্য বিভিন্ন ক্ষেত্ৰত ঘৰখন চলিবলৈ যথেষ্টখিনি সহায় হয় সুবিধা হয় আজিকালি বৰ্তমান সময়ত মহিলাসকলক যথেষ্ট ক্ষেত্ৰত আমি স্বাৱলম্বী হোৱা দেখিবলৈ পাইছোঁ আমি তেওঁলোকে বিভিন্ন ধৰণৰ কৰ্ম সংস্থাপনত যেতিয়া তেওঁলোকে স্বাৱলম্বী হ'ব বিচাৰে তেওঁলোকে কাপোৰ চিলোৱাৰ পৰা আৰম্ভ কৰি পিনি কাপোৰ থুপি উঠা কাপোৰ বোৱা বিকা বিক্ৰী কৰা তাৰ নগৰ অঞ্চলত বিভিন্ন ধৰণৰ দোকান দিয়াৰ পৰা আৰম্ভ কৰি তেওঁলোকে বিভিন্ন ধৰণৰ বিয়া সবাহৰ কেটাৰিং গ্ৰুপত তেওঁলোকে কেটাৰিং গ্ৰুপৰ লগত তেওঁলোকে কেটাৰিং কাম কৰি কাম কৰাৰ লগতে তেওঁলোকে ৰূপ সজ্জা কৰা বা বিভিন্ন ধৰণৰ জীৱ জন্তু পালন কৰা পথকে আদি কৰি বিভিন্ন ধৰণৰ কাম কাজত তেওঁলোকে ব্ৰতী হৈ তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিছে তেওঁলোকে আগবাঢ়ি আহিছে বৰ্তমান আমাৰ পুৰুষৰ সমানে সমানে নাৰী আগবাঢ়ি গৈছে তেওঁলোকে নাৰীসকলে পুৰুষৰ তুলনাত যথেষ্টখিনি তেওঁলোকে কৰ্মশীল ব্যক্তি নাৰীসকল আৰু তেওঁলোকে মহিলাসকলে আচলতে পুৰুষৰ তুলনাত তেওঁলোকে যথেষ্ট স্থিৰ হয় তেওঁলোকে বিভিন্ন ধৰণৰ কামবিলাক মনপুতি কৰিব পাৰে সেই ক্ষেত্ৰ সেই হেতুকে বৰ্তমান সময়ত মহিলাসকলে কামবিলাকো সুচাৰুৰূপে পালন কৰিব পাৰে বৰ্তমান সময়ত এতিয়া পুৰুষৰ সমান্তৰালভাৱে যেতিয়া মহিলাবিলাকে কাম কৰি যায় তেনেহ'লে ঘৰখন তথা পৰিয়ালটো চলিবলৈও বা পৰিয়ালটোক চলাই নিবলৈ ভৱিষ্যতৰ দিনত তেওঁলোকৰ পৰিয়ালটোৰ বাবে কোনো ধৰণৰ পইচা পাতিৰ অসুবিধা নহ'ব সমানে সমানে আগবাঢ়ি গ'লে বৰ্তমান সময়ত মূল্যবৃদ্ধি মূল্যবৃদ্ধিৰ দিনত তেওঁলোকৰ গোটেই পৰিয়ালটো ভালদৰে চলি যাব বিভিন্ন ধৰণৰ সমস্যাৰ পৰা তেওঁলোকে দূৰ পাব লগতে পুৰুষ মহিলা বুলি ভেদাভেদ কৰাৰ সময় নাই বৰ্তমান পুৰুষ মহিলা সকলো সমানেই সকলোৱে সমানে যিহেতু গতিকে সকলোকে কৰ্ম অধিকাৰ আছে বা সকলোৰে সম অধিকাৰ আছে সম মৰ্যাদা আছে গতিকে সকলোৱে সমানে কাম কৰি ঘৰখন চলাই নিয়ে বা সমাজখন আগুৱাই আগুৱাই নিয়াটো জাতিটো আগুৱাই নিয়াটো বা নাৰীসকলৰ সবলীকৰণৰ ক্ষেত্ৰত যি ভূমিকা আছে তেওঁলোকে সেই ক্ষেত্ৰত আমি সদায় একমত আৰু নাৰীসকলক সদায় আমি প্ৰাধান্য দিয়াটো বিচাৰোঁ আৰু মহিলাসকল স্বাৱলম্বী হ'লে সমাজখন স্বাৱলম্বী হ'ব তেওঁলোকক অৰ্থনৈতিকভাৱে তেওঁলোকে ঘৰখন স্বাৱলম্বী হ'ব ঘৰখন স্বাৱলম্বী হোৱাৰ লগতে সমাজখন তথা নিজৰ অঞ্চলটো স্বাৱলম্বী হ'ব বুলি আমি বিশ্বাস কৰোঁ ধন্যবাদ